মাছ ধৰিবলৈ সাধাৰণতে যিবিলাক নাও ব্যৱহাৰ কৰা হয় পানীৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে ধৰি লওক সাগৰত ধৰিবলৈ হ'লে জাহাজ লাগিব নৈত ধৰিবলৈ হ'লে মাৰনাও বুলি কয় সেইখন মাৰনাওখন লাগিব আৰু তাত ইঞ্জিনযুক্ত তাৰ পিছতে আমাৰ সাধাৰণ যিবিলাক বিল সেইবিলাকত টুলুঙা নাও ব্যৱহাৰ কৰা হয় আৰু তাতকৈ বামবিলাকত এই পানচৈ ব্যৱহাৰ হয় পথাৰৰ ডোঙা সেইবিলাক চবিবিলাকত যাবলৈ হ'লে পথাৰৰ মাজেৰে পানচৈ চানচৈবিলাক যায় বামে বামে আৰু সেইবিলাক ব্যৱহাৰ কৰা হয় তেনেধৰণে মাছ ধৰিবলৈ নাৱৰ ভিন্নতা আছে ধৰি লওক পানচৈ আছে গোটানাও আছে মাৰনাও আছে আৰু সাগৰত ধৰাবোৰ জাহাজ গতিকে পৃথকতা আছে আৰু মোৰ এই টুলুঙা নাও এখন অছে শাল কাঠৰ ব'ঠাডালো এই শাল কাঠৰে ভাইটিহঁতে আজিকালি মই বৃদ্ধ হৈ আহিলোঁ নহয় এই নাও লৈ মাছ ধৰিব নোৱাৰোঁ আৰু এই ভাইটিহঁতে যায় আৰু নাও লৈ